অসম ভৌগোলিক ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক অসম এখন বৈচিত্ৰময় দেশ ইয়াতে নানা জাতি উপজাতি নানা ধৰ্মাৱলম্বী লোক ইয়াতে আগৰপৰা ইয়াতে একেলগে সহবাস কৰি আহিছে ইয়াতে সকলো জাতি উপজাতি বিভিন্ন ধর্ম বিশ্বাস ৰখা ব্যক্তি সকলক ইয়াতে একতাৰ দোলেৰে বান্ধিছে

মহাপুৰুষ শ্রী শ্রী শ্ৰীমন্ত শংকৰদেৱ তেখেতে ছশ বছৰ আগতেই নাম ধৰ্ম বৈষ্ণৱ এটা সংস্কৃতি ইয়াতে সৃষ্টি কৰিছিলে যাৰ সেই মূল যোনডাল সূতা মানে বান্ধাৰ সেই একতাৰ দোল সেই একতাৰ দোলদালেৰে আমি সকলো অসমীয়া মানুহ অসমীয়া মানুহ বুলি ক'ব গ'লে সকলোবোৰ ইয়াতে আহি পৰিব সকলোবোৰ জনগোষ্ঠী হওক উপজাতি হওক জাতি হওক বা সকলোবোৰ ধৰ্মাৱলম্বী ইয়াত ইয়াত হিন্দু মুছলমান বুলি কোনো ধৰ্ম বুলি কথা নাই সকলো ধৰ্মাৱলম্বী মানুহ লোকসকল আমি একে একেটা এটা এটা সূতাৰে বা এডাল সূতাৰে এটা মানে বান্ধ খাই আছো আৰু সেই বান্ধডাল ৰচিছিলে মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু আমি প্ৰত্যেকজন অসমীয়াই আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি এখন অসম অসমৰ দৰে এখন বৈচিত্র লগতে এখন পৃথক অসমীয়া জাতি মানে এখন পৃথক অসমীয়া জাতি হিচাপে আমি ভাৰতত বাস কৰো ইয়াতে ইয়াতে শংকৰদেৱে সত্ৰীয়া যোনটো মানে যি সংস্কৃতি ইয়াতে সৃষ্টি কৰিছিলে সেই সত্ৰীয়া সংস্কৃতিয়ে আজি এজন মুছলমান সম্প্ৰদায়ৰ মানুহক সি বড়ো মানে জনগোষ্ঠীৰ মানুহক ৰাভা জনগোষ্ঠীৰ মানুহক তিৱা জনগোষ্ঠীৰ মানুহক সকলোয়ে নাচে ইয়াতে তাৰ লগতে আমাৰ অসমীয়া যোনখন গামোচা সেই অসমীয়া গামোচাখন আমাৰ অসমীয়াৰ স্বাভিমান আৰু অসমীয়াৰ স্বাভিমান মই বাৰে বাৰে কৈ আছো অসমীয়া মানে আমি অকল অসমীয়া মানুহকেইটা নহয় আমি অসমীয়া সকলো হয় এতিয়া অসমত বাস কৰা সকলো জন জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোক সকলো অসমীয়া হয় যোনে অসমত বাস কৰি আছে অসম অসমক লৈ পেলাই অসমক লৈ পেলাই গৌৰৱ অনুভৱ কৰে অসমক ভাল পায় সিয়ে অসমীয়া ইয়াতে